মই আৰু মোৰ লগৰ চাৰিজন বন্ধু আমি গোলাঘাট ইঞ্জিনিয়াৰিং কলেজত অধ্যয়ন কৰোঁ আমি চাৰিজনে যোৱা বছৰৰ গ্ৰীষ্মকালীন বন্ধত আমি গোটেইকজনে এটা প্লেন বনাইছিলোঁ যে আমি শ্বিলঙলৈ বা এটা বাইক ৰাইডত যাম গতিকে আমি আমাৰ প্লেনটো শ্বিলঙলৈ যাবলৈ দিয়ে যেন মাৰ্চ মা মাৰ্চ মাহত নিশ্চিত কৰিছিলোঁ আৰু আমি সকলোৰে ওচৰত প্ৰত্যেকজনৰ ওচৰত নিজৰ চাৰিখনকৈ বাইক আছিল গোটেইকেইজনে আমি ৰাতিপুৱা ৰাতিপুৱা পাঁচটা বজাত আমাৰ জাৰ্ণি ষ্টাৰ্ট কৰিছিলোঁ আৰু আমি নিজৰ বাইকত পৰ্যাপ্ত পৰিমাণৰ গোটেইকেইজনে পেট্ৰল ভৰাই আমাৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ আৰু আমি ৰাতিপুৱা পাঁচটা বজাত আমাৰ যাত্ৰা আৰম্ভ কৰি গৈ গৈ গৈ আমি গুৱাহাটীত উপনীত হৈছিলোঁ ৰাতি দহটা বজাত তাৰ মাজতে আমি হোটেলত আমাৰ পেট ভৰাবলৈ খাদ্য গ্ৰহণ কৰিছিলোঁ আৰু তাৰপাছত আমি গুৱাহাটীত উপনীত হৈ আমাৰ লগৰে এজন ল'ৰাৰ ওচৰৰ লগত আমি আমাৰ ৰাতিটো কটাইছিলোঁ আৰু পাঁচদিনা ৰাতিপুৱাই আমি আমাৰ যাত্ৰা পুনৰ আৰম্ভ কৰিছিলোঁ আমি চি পৰ্যাপ্ত পৰিমাণৰ পেট্ৰল বাইকত ভৰাই পুনৰ আমাৰ যাত্ৰা শ্বিলঙলৈ আৰম্ভ কৰিছিলোঁ আমি চাৰিজনে উপযুক্ত সা সামগ্ৰী বেগত লৈ গৈছিলোঁ আৰু প্ৰত্যেকজনে হেলমেট হেণ্ড গ্ল'ভছ জোতা আৰু শ্বুট পৰিধান কৰি নিজৰ বাইক চাল চালিত কৰিছিলোঁ

আমি গোটেইকিজনে ইজনে ইজনৰ পাছত এ এক এক পৰিচালিত এক সুন্দৰ পৰিচালন কৰি বাইক চালন কৰি গৈছিলোঁ যে আমি জানো যে শ্বিলঙৰ ৰাস্তাবোৰ নিচেই পাক নিচেই ঠেক আৰু বহুত ঘূৰুৱা হয় আমি বাইক সাৱধানে পৰিচালনা কৰিছিলোঁ আমি সেইদিনা গুৱাহাটীৰ পৰা তিনি ঘণ্টাত শ্বিলং পাইছিলোঁগৈ শ্বিলঙত যিহেতু বহুত ভিৰ গতিকে শ্বিলঙত ট্ৰেফিকৰ পৰিমাণো বহুত বেছি আৰু সেইকাৰণে আমি সাৱধানে বাইক চালন কৰি গৈছিলোঁ শ্বিলঙত আমি শ্বিলঙত ৰাস্তা কাষত গাড়ী ৰখাব বাইক ৰখাবলৈ বহুত কষ্টকৰ হয় সেইকাৰণে আমি শ্বিলঙত এটা পাৰ্কিং এৰিয়াত গৈ নিজৰ বাইক ৰখিছিলোঁগৈ য'ত আমাক পাৰ্কিং চাৰ্জো চাৰ্জো লগাইছিল তাত আমি পাৰ্কিং চাৰ্জ ৰখাই এখন তাৰে ওচৰৰ হোটেলত খাদ্য গ্ৰহণ কৰিছিলোঁ তাৰপাছত আমি খাদ্য খাই আমি থাকিবৰ বাবে এটা ৰুমৰ বন্দবস্ত কৰিবলৈ ওলাই গৈছিলোঁ আৰু ৰুম বন্দবস্ত কৰিছিলোঁ আমি প্ৰত্যেক দিনাই পোন্ধৰশ টকাত এটা ৰুম বন্দবস্ত কৰিলোঁ আৰু আমি এনেকুৱা এটা ৰুম বন্দবস্ত কৰিলোঁ যাতে গাড়ী মটৰ সেই ঘ সেই ঘৰ ভাৰতীয়া ৰুমত থ'ব পাৰি তাৰপাছত আমি গোটেইকেইজনে গাড়ী লৈ বাইক আমাৰ বাইক লৈ সেই নিৰ্দিষ্ট জেগাত উপনীত হৈছিলোঁ আৰু আমি আমাৰ ৰাতিৰ ৰাতিৰ টোপনি তাত পূৰ কৰিছিলোঁ আৰু পাছদিনা ৰাতিপুৱাই আমি চেৰাপুঞ্জীৰ দিশে আগবাঢ়িছিলোঁ বাটত আমাৰ আমাৰ গাড়ীত আমাৰ উপযুক্ত পৰিমাণৰ দৰকাৰী পেট্ৰল যোগান ধৰিছিলোঁ তাৰপাছত আমি গৈ চেৰাপুঞ্জীত ৰাতিপুৱা পাঁচটাৰ পৰা চাৰি ঘণ্টাৰ মূৰত চেৰাপুঞ্জীত উপনীত হৈছিলোঁ চেৰাপুঞ্জীত উপনীত হৈ আমি আমি আমাৰ তিনদিনত থাকিবলৈ এটা ৰুমৰ বন্দবস্ত কৰিছিলোঁ চেৰাপুঞ্জীত ৰুমৰ ভাড়া শ্বিলঙতকৈ কম কিন্তু খাদ্য বস্তুৰ খাদ্য বস্তু পাবলৈ শ্বিলঙতকৈ অলপ কষ্টকৰ হয় আমি চেৰাপুঞ্জীত গৈ আমি আমাৰ চাবলগীয়া বিভিন্ন জেগাৰ বিষয়ে ডিছকাছ কৰিছিলোঁ আৰু আমি কেইবাডোখৰো ঠাই বাছি উলিয়াইছিলোঁ ওচৰৰ ব্যক্তিৰ লগৰ লগতে কথা পাতি আৰু সেইদিনা পাছবে সেইদিনা ছটা সেইদিনাই আমি দুটামান বজাত আমাৰ যাত্ৰা পূণৰ আৰম্ভ কৰিছিলোঁ আমি এইবাৰ গৈছিলোঁ ৱেষ্ট চাউদাম বুলি কয় জেগাডোখৰলৈ লৈ চেৰাপুঞ্জীৰ পৰা খুব সম্ভৱ তিনি দুঘণ্টা ৰাস্তা আমি ৱেষ্ট চাডাঙলৈ গৈছিলোঁ আৰু বহুত সাৱধানে বাইক চলাইছিলোঁ যাতে আমাৰ কোনো ধৰণৰ বিপদত নপৰোঁ আৰু কোনো ধৰণৰ দুৰ্ঘটনাত যাতে পতিত নহওঁ আমি গৈ থাকোঁতে সুন্দৰভাৱে সুন্দৰভাৱে বাইক চলাই গৈ আছিলোঁ আমি অৱশেষত নিদি নিৰ্ধাৰিত জেগাত উপনীত হৈ বাইকটো বাইকবোৰ ধুনীয়াকৈ ষ্টেণ্ড কৰি পাৰ্কিঙত ৰাখিছিলোঁ আৰু আমি জেগাডোখৰত গৈ আমি ফটো মাৰি নিজৰ মনটো আনন্দ দিছিলোঁ আৰু অনবৰত তাত আমি আধা ঘণ্টামান সময় অতিবাহিত কৰি পুনৰ বাইক লৈ আমি নিৰ্দিষ্ট জেগালৈ ঘূৰি আহিলোঁ আমাৰ নিৰ্দিষ্ট জেগালৈ ঘূৰি আহিলোঁ আমাৰ সেই দিনটো এইবোৰ কৰোঁতেই পাৰ হ'ল আৰু পিছদিনা ৰাতিটো আমি আকৌ তাতে অতিবাহিত কৰি তাৰ নি ওচৰৰ হোটেলতে খাদ্যভাৰ গ্ৰহণ কৰিলোঁ পিছদিনা আমি যাবলৈ ল'লোঁ উমিয়াম লেকলৈ উমিয়াম লে'ক হ'ল শ্বিলঙৰ ওচৰতে সেয়েহে আমি পুনৰ শ্বিলঙত চেৰাপুঞ্জীৰ পৰা শ্বিলঙৰ দিশে আগবাঢ়িলোঁ আমাক কমচে কম তিনি তিনি ঘণ্টা সময় লাগিল আমি উমিয়াম পিছদিনা উমিয়াম লে'ক দৰ্শন কৰিলোঁ আৰু তাত আমি ভিডিঅ' ফটোগ্ৰাফী কৰি তাৰে ওচৰতে খাদ্যভাগ খাই আপোনাৰ ঘূৰি আহিলোঁ তাৰপিছত ৰুমত অলপ দূৰ অলপ সময় জিৰণি লৈ আমি পুনৰ আগবাঢ়িলো ছেভেন ছিষ্টাৰ চাবলৈ যিটো চেৰাপুঞ্জীৰ নিচেই ওচৰতে তাৰ তাৰপিছত আমি বাইক লৈ চেৰাপুঞ্জীত ছেভেন ছিষ্টাৰ চাই চেৰাপুঞ্জী চাই তাত ফটো মাৰি পুনৰ আমাৰ ৰুমলৈ ঘূৰি আহিলোঁ সিদিনা ৰাতিটো আমি ৰুমত অতিবাহিত কৰি আমাৰ ভাড়া ভাড়া দিয়া ৰুমৰ মালিকে আমাক খাদ্য আগবঢ়ায় পিছদিনা আমি যাবলৈ ওলালোঁ ৱেচাউডাং চাবলৈ যিখন এখন ব্ৰিজ হয় বহুত সুন্দৰ জেগা হয় কিন্তু তাৰ ৰাস্তাবোৰ বহুত ভয়ানক হয় চা পাহাৰৰ ৰাস্তা তাত উচ্চতা বাঢ়ি গৈ থাকে যিমানে আমি ওপৰলৈ গৈ থাকোঁ আৰু আৰু ছাইডত খাৱৈ থাকে তাৰপাছত আমি ৰাতিপুৱাই আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ আমি বাইক লৈ গোটেইকেইজনে গৈ থাকিলোঁ সাৱধানভাৱে আমি আমাৰ স্পীড চল্লি চল্লিছ আৰু থাৰ্টি ফাইভ পঁয়ত্ৰিছ কিলোমিটাৰত গৈ থাকিলোঁ গৈ থাকোঁতে আমি বাটতে কেতিয়াবা জিৰণি ল'লোঁ অলপ দেৰি ৰখি কথা পাতিলোঁ তাৰ পৰা আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ অৱশেষত আমি ডেৰ ঘণ্টামানৰ মূৰত ৱেচাওডাং ব্ৰিজত উপনীত হ'লোঁ তাত উপনীত হৈ আমি নিৰ্দিষ্ট পাৰ্কিং এৰিয়াত নিজৰ বাইক বোৰ পাক কৰিলোঁ আৰু তাত টিকেট কাটি আমি আমাৰ প জেগাডোখৰ পৰিদৰ্শন কৰিলোঁ বহুত সুন্দৰ পৰিৱেশ তাত এখন সুন্দৰ ব্ৰিজ আছে দলং আছে আৰু দলঙৰ তলৰ এখন সুন্দৰ ন সুঁতি বৈছে এই সুঁতিটো বহুত সুন্দৰ পানীৰ ৰং এ একদম নীলা কালাৰৰ নীলা ৰঙৰ তাত ব'টিং কৰিব পাৰি আমি তাত গোটেইকেইজে ডেৰশ টকাকৈ টিকেট কাটি ব'টিং কৰিলোঁ আৰু ব'টিং আমি আধা ঘণ্টা সময় ব'টিং কৰিলোঁ তাৰপিছত আমি পুনৰ

তাত অলপ সময় অতিবাহিত কৰি পুনৰ আমাৰ ৰুমৰ দিশে আগবাঢ়িলোঁ ঘূৰি আহোঁতে আমি ৰাস্তাত এখন অসমীয়া অসমীয়া খাদ্য পোৱা হোটেলত সোমাই ভাত গ্ৰহণ কৰিলোঁ আৰু ভাত খাই আমি পুনৰ আমাৰ ৰুমৰ দিশে আগবাঢ়িলোঁ পিছদিনা আমি পুনৰ আমাৰ ঘৰৰ দিশে আগবাঢ়োঁ ঘৰৰ দিশে আগবাঢ়োঁতে যেতিয়া চেৰাপুঞ্জীৰ পৰা আমি শ্বিলং পালোঁগৈ তেতিয়া তা শ্বিলঙত যিহেতু বহুত ভিৰ হয় অৰ্থাৎ আমাৰ লগৰ এজনে পিছফালৰ পৰা এল্টো এখনে খুন্দিয়াই দিয়ে আৰু সি হঠাৎ লুটি খাই পৰে তৎক্ষণাত আমাৰ চকুত পৰাত আমি আমাৰ বাইক ৰখাই তাক তুলিবলৈ যাওঁ আৰু তাত ৰ বহুত ধৰণৰ বহুত ট্ৰেফিক হৈ যায় হৈ যোৱাত লগালগ তাৰ ওচৰৰ ট্ৰেফিক পুলিচ আহি আহে আৰু আ আমি কথাটো তেওঁলোককো অৱগত কৰাত তেওঁলোকে তাক এই ওচৰ এখন এম্বুলেঞ্চ মাতি দি তাক হস্পিটেললৈ লৈ যায় আমিও এম্বুলেঞ্চৰ পোনে পিছে পিছে গৈ হস্পিটেলত গৈ উপনীত হওঁ আৰু সি আঁঠুত আঁঠুত অলপ আঘাতপ্ৰাপ্ত হৈছিল আৰু তাক আমি মেমে ট্ৰিটমেণ্ট দি দৰৱ খোৱাই অলপ দেৰি ৰেষ্ট দি আপোনাৰ আমাৰ যাত্ৰা আৰম্ভ কৰোঁ এইবাৰ আমি ঘূৰি আহোঁতে আমাৰ স্পীড অলপ কমাই আহিছিলোঁ যাতে আ পুনৰ এনেধৰণৰ ঘটনা ঘটিত নহয় সেইবাবে আমি আমাৰ স্পীড টুৱেণ্টি ফাইভ থাৰ্টিত শ্বিলঙৰ ৰাস্তাত আহিছিলোঁ তাৰপাছত শ্বিলং পাৰ হোৱাৰ লগে লগে আমি আমাৰ স্পীডৰ পুনৰ ইনক্ৰী বঢ়াই দিছিলোঁ আৰু আমি অৱশেষত চাৰে তিনি ঘণ্টামানৰ পাছত গুৱাহাটীত উপনীত হ'লোঁ গুৱাহাটীত পুনৰ লগৰটোক অলপ ৰেষ্ট দি এখন হোটেলত আমি সোমালোঁ খাবলৈ আৰু হোটেলত আমি খাদ্য গ্ৰহণ কৰিলোঁ তাৰ পাছত আমাৰ গুৱাহাটীত থকা লগৰজনৰ ঘৰত পুনৰ উপনীত হ'লোঁগৈ তাত উপনীত হৈ সেই দিন সেইদিনা ৰাতিটো তাতে দিনটো অতিবাহিত কৰিলোঁ পিছদিনা ৰাতিপুৱা পুনৰ আমি আমাৰ নিজৰ নিজৰ ঘৰলে উভটিবলৈ ল'লোঁ ৰাতিপুৱা পাঁচটাত আমি আমাৰ যাত্ৰা আৰম্ভ কৰি পুনৰ ৰা গধূলি ছটামান বজাত আমাৰ ঘৰৰ নিজৰ নিজৰ ঘৰ পালোঁহি এয়া আমাৰ বাবে এটা দুঃসাহসিক অভিযান আছিল মটৰচাইকেলত এয়া মোৰ প্ৰথম অভিজ্ঞতা আছিল তেনেধৰণৰ আৰু কাহিনী আছে যেনে আমি এবাৰ গোলাঘাটৰ দিশে দাদা আৰু মই নিজৰ বাইকত গৈ আছিলোঁ আমি এটা পৰীক্ষা দিবলৈ গৈ আছিলোঁ দুয়োটাই হেলমেট পিন্ধি গৈ আছিলোঁ এখন বাইকতে দুয়োটা গৈ আছিলোঁ কিন্তু যোৰহাটত ত তেতিয়া বাইপাছ নি বাইপাছত ৰাস্তাটো সম্পূৰ্ণভাৱে নিৰ্মাণ হোৱা নাছিল সেয়ে যেতিয়া আমি যোৰহাট পালোঁগৈ তেতিয়া যিহেতু যোৰহাটবোৰ ওৱান ৱে' হয় তেতিয়া হঠাৎ আমাৰ পিছত বাইক চলি এজন যাত্ৰীয়ে সমুখত দুজনীমান ছাগলী ওলাই দিয়াত তেওঁ ছাগলী নেদেখি ছাগলী এজনী খুন্দিয়াই দিয়ে আৰু তেওঁ চুঁচৰি গৈ বহুত দূৰত পৰেগৈ তেওঁ বেয়াকৈ আঘাতপ্ৰাপ্ত হয় আমি তেওঁৰ আমি অৱ অৱস্থা দেখি ৰৈ দিওঁ আৰু হঠাৎ তেওঁক এখন গাড়ীত এখন পিছফালৰ পৰা আহি থকা এল্টো গাড়ীয়ে ৰখাই তেওঁক ওচৰৰ হস্পিটেললৈ লৈ যাওঁ আৰু তেওঁক হস্পিটেললৈ লৈ লৈ যাওঁ আৰু তেওঁক তাত হস্পিটেলত থৈ তেওঁৰ ঘৰৰ মানুহক ফোন কৰি দিওঁ আৰু আমি পুনৰ গুচি আহোঁ আৰু আমি তাৰ পাছত পুনৰ আমি গোলাঘাটলৈ আগবাঢ়োঁ আৰু আমাৰ পৰীক্ষা দিওঁ এয়া মোৰ বাবে আৰু এটা স্মৰণীয় দুঃসাহসিক অভিযান